অৱশ্যে গায়কসকলে গীত পৰিৱেশন কৰে গীতসমূহটো ৰাইজৰ কাৰণেই হেৰি দিয়া হয় তেখেতসকলে গীত গায় বা পৰিৱেশন কৰে যিখিনি নেকি ৰাইজে শুনি ভালপায় বা ৰাইজৰ মাজত জনপ্ৰিয় হয় গতিকে তেনেধৰণৰ গীত গোৱা যিসকল কণ্ঠশিল্পী সেইসকল কণ্ঠশিল্পীয়ে সদায় ৰাইজৰ বাবেই আগবঢ়াই দিয়ে গতিকে ৰাইজে যদি তেখেতসকলৰ গীত মাত শুনি যথেষ্ট আপ্লুত হয় বা ভালপায় তেতিয়াহ'লে ভাবিব লাগিব তেওঁ সেই যিটো সংগীত চৰ্চা বা তেখেত এজন যি কণ্ঠশিল্পী তেওঁৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈছে বা তেখেতৰো গীত মাতত ৰাইজ উৎফুল্লিত হৈছে বা ৰাইজে তেওঁলোকক আঁকোৱালি লৈছে গতিকে ঠিক তেনেধৰণে যদি তেখেতসকলে সুন্দৰ গীত পৰিৱেশন কৰি ৰাইজৰ মাজত জনপ্ৰিয় হয় বা ৰাইজৰ ভালৰ বাবে তেওঁলোকে গীত পৰিৱেশন কৰি ৰাইজক মনোগ্ৰাহী কৰিব পাৰে অৰ্থপূৰ্ণ গীতেৰে মই ভাবোঁ আঁকোৱালি লোৱা মানেই সেই কণ্ঠশিল্পীজনক সকলোৱে আশীৰ্বাদ দিয়া গতিকে যিমানেই সুন্দৰকৈ গীত পৰিৱেশন কৰিব বা যিমানেই অৰ্থপূৰ্ণ গীতেৰে ৰাইজক উদ্বুদ্ধ কৰিব সিমানেই তেওঁ ৰাইজৰপৰা আশীৰ্বাদ পাব আৰু তেওঁ নিজেও সেই চৰ্চাটোত আত্মনিয়োগ কৰি আগবাঢ়ি যাব পাৰিব